হেল্ল' অঁ ও কেনেকুৱা ভাল অঁ অ' তাকেই বৰ ভালেই কৰিলা ফোন কৰিলা মই কৰিম বুলি ভাবিয়ে আছিলোঁ

অ' অ' অ' তাকে ওলাবাচোন একেলগে যাম তেতিয়া বজাৰলৈকে মই কাপ প্লেটৰ ছেট এটাকে লওঁ নেকি অ' কেতিয়াকৈ যাবা তেতিয়া কোৱা

অ' তালৈকে যাম তেতিয়া একেলগে ভালেই হ'ল অ' অ' আজিয়ে যাম আৰু অ' হয় হয় সেইটোকে দিলেই ভাল হ'ব আৰু নিজৰো বজাৰ কেইটামান আছে কৰি আহিম

অ' অ' অ' আমি তাকে ৰাতিপুৱাই যাম দহটামানত সকলোবোৰ কাম হৈ যাব অ' অ' সোনকালে যাব পাৰিম অ' লৈ ল'ব একেলগে তেতিয়া লৈ আনি ভালেই হ'ব নিজৰো বজাৰ কৰা হ'ব অ' অ' অ' অ' সেইটো হয় বাৰু তাতে সকলোবোৰ পায়েই যাম আৰু

অ' নিশ্চয় অঁ ঠিক আছে বাৰু অ' কিহত যাম এতিয়া আমি এতিয়া গাড়ীতে যাম অ' অ' অ' অ' অ' অ' অ' ঠিক আছে হ'ব অঁ অঁ অ' অ' অ' হ'ব অ'